হেল্ল' অঁ কোনে কৈছে অঁ কওকচোন মাৰিলে মাৰিলে আমাৰো প্ৰায় মাৰিলে ধান খেতিও মাৰি দিলে গোটেই শাক পাচলি কৰিছিলোঁ সেয়াও মা সেয়াও গোটেই পানীয়ে মাৰি থৈ গ'ল

সেই কৰিছিলোঁ জিকা জিকা আছিলে জিকা আছিলে ভেন্দি আছিলে তিয়ঁহ আছিলে এইবিলাক চব পানীয়ে মাৰি থৈ গ'ল ধানো মাৰি দিলে পাঁচ ছবিঘামান ধানো ধান খেতিও মাৰি থৈ গ'ল অঁ কেনেকৈ অঁ

ক'ত আমাৰ তাত অহাও নাই কোনো কোৱাও নাই কৰাও নাই অঁ নহয় কোনোবা আহিলেহে ক'লেহে গম পাওঁ তহঁতি দেখোন ক'বও পাৰ ক'লে মানেহে আমি গম পালোহেঁতেন অঁ কৰি থোৱাহেঁতেন কৰি থোৱা হ'লে দেখোন ভালেই আছিলে আপুনি অঁ খালোঁ খালোঁ খালোঁ অঁ